মই মোৰ ৰেচিপিসমূহ মই যিধৰণে বনাওঁ তেনেধৰণে আনক শিকাবলৈ পাই ভাল পাওঁ মই তেওঁলোকক তেনেকৈ শিকাই দিওঁ কেনেকৈ কোনটো বস্তু ৰান্ধিব লাগে কোনটোৰ পাছত কোনটো দিব লাগে সেইবিলাক মই ভালকৈ দেখুৱাই দিওঁ যিহেতু মই মোৰ মাৰ পৰা সকলো শিকিছিলোঁ গতিকে মায়ে মোক যেনেকৈ শিকাইছিলে মই আনকো তেনেকৈ শিকাবলৈ চেষ্টা কৰোঁ আৰু যদি কোনোবাই বুজি নাপায় তেতিয়া মই ৰান্ধিও তেওঁলোকক দেখাওঁ আৰু মই ৰন্ধা খাই ভালপোৱা মানুহক মই ঘৰলৈ নিমন্ত্ৰণ জনাওঁ তেওঁলোকক ভালকৈ ৰান্ধি মই খুৱাওঁ আৰু কিছুমান মানুহে মোৰ বস্তু খাই কেতিয়াবা মোক অৰ্ডাৰ দিয়ে মই তেওঁলোকক অৰ্ডাৰসমূহ কেতিয়াবা হোম ডেলিভাৰীও দিওঁ কেতিয়াবা গ্ৰাহকে নিজে আহি মোৰ ঘৰৰ পৰা বস্তুসমূহ সংগ্ৰহ কৰি লৈ যায়হি আৰু মই তেওঁলোকক সেই বস্তুসমূহ দি অতি আনন্দিত হওঁ মোৰ খুবেই ভাল লাগে মই ৰন্ধা বস্তু তেওঁলোকে যিহেতু খাই ভাল পায় গতিকে মই আৰু অলপ কষ্ট কৰি আৰু ভালকৈ তেওঁলোকক ৰান্ধি মেলি খুৱাই বা দিবলৈ পাই সুখী হওঁ